আইনৰ ব্যাখ্যা আৰু ৰক্ষাৰ ক্ষেত্ৰত ন্যায়পালিকাৰ ভূমিকা এক গুৰুত্বপূৰ্ণ আৰু কেন্দ্ৰীয় স্থানৰ পৰা ৰাইজৰ অধিকাৰ আৰু সমাজৰ সুৰক্ষা নিশ্চিত কৰাত অসহায় ভাৰতৰ সংবিধানিক পৰিপেক্ষিত ন্যায়পালিকা আইনৰ নিৰপেক্ষ আৰু ন্যায় সংগত ব্যাখ্যা কৰাৰ দ্বাৰা ভাৰতৰ আইনী ব্যৱস্থা সুৰক্ষিত আৰু প্ৰবল কৰে ইয়াৰ পৰা কিছু মূল দিশৰ উপৰেৰে আলোচনা কৰা হৈছে আইনৰ ব্যাখ্যা আইনৰ ব্যাখ্যা মানে হ'ল আইনখনৰ অৰ্থ আৰু লক্ষ্যৰ স্পষ্ট ব্যাখ্যা কৰা আইনৰ ব্যাখ্যাৰ দ্বাৰা আদালতে আইনী ধাৰণাসমূহৰ সঠিক মানে আৰু প্ৰয়োগ নিৰ্ধাৰিত কৰে ন্যায়পালিকাই এই ব্যাখ্যা নিৰ্ধাৰিত কৰাৰ সময়ৰ আইনৰ ভাষা পৰিসৰ আৰু পৰিস্থিতি থাকে যাতে আইনে সকলো ক্ষেত্ৰত সুসঞ্জিত আৰু সমৰ্থিত ৰূপে কাৰ্যকৰী হয় সংবিধানৰ ব্যাখ্যা ভাৰতৰ সংবিধানৰ ভাষাৰ একাধিক দিশৰ ব্যাখ্যা ন্যায় পালিকাই কৰে ই যেনে মৌলিক অধিকাৰ সীমা আৰু চৰকাৰৰ কৰ্তব্যৰ ক্ষেত্ৰত অন্তদৃষ্টি প্ৰদান কৰে আইনৰ উদ্দেশ্য় আৰু লক্ষ্যৰ ন্যায় পালিকাই আইনৰ উদ্দেশ্য় আৰু লক্ষ্য বুজি চাৰা সুচাৰ্থক ব্যাখ্যা দিয়ে উদাহৰণস্বৰূপে সৰ্বোচ্চ ন্যায়ালয়ে সামাজিক ন্যায় আৰু মৌলিক অধিকাৰৰ পৰিপূৰ্ণ সুৰক্ষা নিশ্চিত কৰিবলৈ নানা বিধানেৰে আইন ব্যাখ্যা কৰিছে আইনৰ ৰক্ষা আইনৰ ৰক্ষা হৈছে ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতি নাগৰিকৰ অধিকাৰ ৰক্ষা কৰা আদালতে আইনৰ সঠিক প্ৰয়োগ ব্যৱহাৰ আৰু অধিকাৰৰ সুৰক্ষাৰ বাবে চৰকাৰক আৰু সমাজক ব্যাখ্যা কৰায় আইনৰ ৰক্ষা বিচাৰকাৰী বা ন্যায়পালিকাৰ মূল কৰ্তব্য হৈছে সুৰক্ষাৰ নাগৰিক সুৰক্ষা অধিকাংশ সুৰক্ষা নাগৰিকৰ মৌলিক অধিকাৰৰ সুৰক্ষা ন্যায়পালিকাৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব যদি কোনো নাগৰিকৰ অধিকাৰ হং হয় তেন্তে আদালতে সেয়া সঠিকভাৱে নিৰ্ণয় কৰি সুৰক্ষাৰ ব্যৱস্থা কৰে আইনী আৰু ন্যায় সংহতি ন্যায়পালিকাই আইনী আচৰণ আৰু ন্যায়িক প্ৰসংগৰ সৈতে সস্ততি ৰাখি ভুক্তভোগী পক্ষৰ অধিকাৰ সুৰক্ষা নিশ্চিত কৰে আদালতে কোনো বেষ্টি পৰিঘৰত কাৰ্যবাসী আৰু অহা পৰিপেক্ষ গঠন কৰি সেই ব্যক্তিৰ অধিকাৰ নিশ্চিত কৰে স্বাধীন আই আইনৰ স্বাধীনতা ন্যায়পালিকাৰ স্বাধীনতা কোনো ৰাজনৈতিক অথবা বাণিজ্যিক চাপৰ পৰা মুক্ত থাকে ই আদালতৰ সঠিক নিৰপেক্ষ আৰু সঠিক সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা প্ৰদান কৰে যাৰ পৰা আইন ক্ৰমে নিৰপেক্ষ আৰু সঠিক ৰূপে প্ৰয়োগ হয় আইনৰ সুস্বাৰ্থক ব্যৱহাৰ আনৰ আইনৰ সুস্বাৰ্থক ব্যৱহাৰ মানে আইনৰ ওপৰত আধিপত্য বজাই ৰখা আৰু সেৱা সকলোৰে বাবে সমানভাৱে প্ৰযোজ্য কৰা ন্যায়পালিকা জনসাধাৰণৰ ওপৰত আইনক প্ৰয়োগ কৰাত নিশ্চয়তা প্ৰদান কৰে বিশ্বাস আৰু ন্যায় ন্যায়পালিকা আইনৰ সঠিক ব্যৱহাৰ আৰু পৰিসৰে সমাজত বিশ্বাস আৰু ন্যায় প্ৰতিষ্ঠা কৰে এক নিৰপেক্ষ আদালত আইনৰ ওপৰত ভৰষা সৃষ্টি কৰে যাৰ দ্বাৰা নাগৰিকসমূহ সঠিক মঞ্চত ৰক্ষা পায় নাগৰিকৰ অধিকাৰৰ সুৰক্ষা আইনৰ পৰিৱেশিত ন্যায় পালিকাৰ এটা মৌলিক দায়িত্ব হৈছে নাগৰিকৰ অধিকাৰ সুৰক্ষা নিশ্চিত কৰা কোনো ব্যক্তি অধিক অস্বীকাৰ বা ক্ষুন্ন হ'লে আদালত সেৱা পুনৰ স্থাপন কৰে উপসংহাৰ আইনৰ ব্যাখ্যা আৰু ৰক্ষা কৰাত ন্যায় পালিকাৰ ভূমিকা সমাজত আইনক সঠিক আৰু সমানভাৱে প্ৰয়োগ কৰাৰ বাবে অত্যন্ত প্ৰয়োজনীয় আদালতে আইনক পৰিসৰ সঠিক উদ্দেশ্য আৰু সামাজিক পৰিস্থিতি মতে ব্যাখ্যা কৰে আৰু অকল নাগৰিকৰ অধিকাৰ সুৰক্ষা কৰে যাৰ দ্বাৰা সামাজিক ন্যায় প্ৰতিষ্ঠা হয়